হেল্ল' হেল্ল' হেল্ল' অঁ ও আমি এটা কাম কৰো দিয়ক কেইবা দুধনৈ অম্বিকা চিনেমা হলত চিনেমা ৰুদ্ৰ চিনেমাখন লগাইছে আমি চাব যাম দিয়ক আমি গোটেইকেইটা আমি তিনিওজনে যাম হ'ব কোনদিন যাম বুধবাৰে অঁ বুধবাৰে ভালে হ'ব দেই টিকটটো কেনেকৈ ল'ব টিকেটটো টিকেট অঁ অঁ ন বেটাক ক'লে হ'ল বেটাক কৈ কে টিকেতটো লৈ ল'লে হ'ল মই মৰ্ণিং শ্ব'ত চাম মৰ্ণিং হা তাৰপিছত কিন্তু অঁ সেইদিনাখন আৰু ঘৰত ভাত চাত নবনাওঁ বুজি পাইছে তাতে যায়েই খাম সদায় ঘৰত ভাত বনাই থাকোঁ এই সেইদিনাখন কিন্তু তাতে খাম ক'ত খাব কোনখন হোটেলত খাব বাজৈত খাব নেকি বাজৈতো বেয়া নহয় অঁ বা বাজৈতে খাম দে আৰু ৰুদ্ৰ চিনেমাখন বহুত হেৰি হৈ আছেতো ম মোবাইলতো দেখিছোঁ এডভাৰটাইজ টি ভি টো কিবাহঁতো টি ভি টো দেখি আছোঁ ভাল বুলি শুনি আছোঁ অঁ দে চা চাই আহিম

অঁ মই ৰাতিপুৱা অলপ সোনকালে ঘৰৰ কামখিনি কৰি ল'ম ভণ্টি গ'লে যদি যায় ভণ্টিকো ক'ব পাৰিম নহয় ভণ্টিকো লগ ধৰিম অঁ আপুনি আৰু বেলেগ প্ৰগ্রেম নাৰাখিব সেইদিনাখন বুজি পাইছে দে তেতিয়াহ'লে হ'ব অঁ দে হ'ল আমাৰ প্ৰগ্রেম হ'ব কাটি দি